গাঁৱৰ মানুহবোৰে যদি গাঁৱৰ মানুহবোৰে যদি ব্যৱসায় কৰিবলৈ বিচাৰে বহুত সমস্যা হৈ পৰিব কাৰণ কেলৈ তেওঁলোকৰ পইচা পাতি ঘৰত নাথাকিব আকৌ পইচা লোণ ল'ব লাগিব এনেইতো নহ'ব ব্যৱসায় কৰিবলৈতো পইচা লাগিব গাঁৱৰ লোকক নতুনকৈ যদি আকৌ কৰিবই গাঁৱৰ মানুহে পইচা নল'লেতো নহ'ব তেওঁলোকক লাগিবই পইচাটো পইচা ল'লেহে তেওঁলোকে কিবা এটা সমাধান কৰিব পাৰিব সেইটো কথা লৈ কেনে এতিয়া আকৌ আহিল গাঁৱৰ মানুহখিনি আকৌ ভালকৈ লৈ লোন লৈ কিনে তেওঁলোকে আকৌ কৰিব লাগিব পইচা লৈ কিনে ঘূৰাব লাগিব কৰিব লাগিব ল'ব লাগিব আকৌ থ'বগৈ লাগিব আকৌ লৈ কিনে এইখিনি কৰি দেখুৱাব লাগিব তেতিয়াহে পইচাটো গোট খাব গোট খালে আকৌ তেওঁলোকক কি কি কৰিব লাগে সেইখিনি সমাধান কৰিব লাগিব তেওঁলোকে কৰিব তেওঁলোকে যিকেইটা লাভৱান হ'ব আকৌ তাত থ'বগৈ আকৌ যিকেইটা লাভ হয় আয়ত কৰিব লাগিব সেইখনেই কৰি মেলি থাকোঁতে আকৌ তেওঁলোকে ব্যৱসায় পাতি এখন ঢেৰ কৰিব লাগিব ব্যৱসায় নতুনকৈ যদি খুলিবলৈ হয় পইচাটো লোনটো ল'বই লাগিব লোন ল'লে তাতে তেওঁলোকে গাঁৱৰ মানুহে ইমান সমস্যা ক'ত পাব পইচাটো পইচাটো গোটাব মানুহ গোটাই নাই থোৱা আকৌ চৰকাৰৰপৰা লোন ল'লেহে পাৰিব চৰকাৰে যিটো ল'ব সেইখিনি আকৌ ঘূৰাই দিব লাগিব তেওঁলোকক সেইখিনি কৰিব লাগিব মেলি সেইখিনি কৰি লৈহে তেওঁলোকে উচিত আকৌ পইচাটো ওলিয়াব সেইটো কথা লৈ না খাবলৈ নোৱাৰিব দিব লাগিব অ' বহুত কথা আছে দেই কষ্ট কৰি ঘূৰাই কষ্ট কৰি মেলিহে ঘূৰাই দিব লাগিব তেওঁলোকে কষ্ট কৰিব লাগিব বহুত কষ্টৰ ওপৰতহে পইচা পাতি ঘূৰাব লাগিব আকৌ পইচা পতি কষ্ট ওপৰতহে ওলাব সেইখিনি কৰি লৈ কিনহে তেওঁলোকে গাঁৱৰ মানুহেবোৰে লোন ল'লেহে পাৰিব নতুনকৈ ব্যৱহাৰ গাঁৱতো আৰু দিগদাৰ খেতিপথাৰ কৰিছে এতিয়া খেতিপথাৰ কৰিলে কিমান কষ্ট কৰিহে খেতিপথাৰ খেতিটো ঘৰত এনেও ধানত ভঁৰালত নোহোমাই কিমান কষ্ট খেতিত তেওঁ পথাৰত নামি এবুকু এআঁঠু পানীত নামি তেওঁলোকে হাল বাব আজিকালি গৰুটো পাবলৈ নাই ট্ৰেক্টৰে হাল বাই আকৌ আকৌ পথাৰখন চহায় কিনে আকৌ ৰোৱনীক দিয়ক আকৌ ট্ৰেক্টৰ কিনিব লাগিব আৰু ট্ৰেক্টৰ কিনি এতিয়া কিনে আকৌ টেক্টৰখন লগাই তাত চহাব লাগিব চহাই আকৌ পানী হ'লে মানে আকৌ পানী নহ'লে পানী ব্যৱহাৰ বিচাৰ কৰি সেইখিনি কৰিহে খেতি পথাৰ হৈছে খেতি পথাৰটো মুখতে অহা নাই তাকো আকৌ ৰোৱনী মাতিব লাগিব কিমান পইচা পাতি গাঁৱৰ মানুহে ইমান পইচা পাতিনো ক'ত পাব শাক পাচলি কৰি মেলিহে তেওঁলোকে গাঁৱৰ বস্তু বেছিহে ধান চাউল বেছি লৈহে কৰিব তেওঁলোকে পইচা পাতি নহ'লে গাঁৱৰ মানুহৰ ইমান পইচা পাতি নাই নহয় এখন কিবাকিবি এখন বিক্ৰী কৰি লৈ কৰি মেলিহে এখন খেতিটো হৈছে তেনেকৈয়ে এতিয়া গাঁৱৰ মানুহে নতুন নতুকৈ কৰিলে মানে আকৌ পইচা পাতি ল'বই লাগিব তেওঁলোকে সেই লৈ মেলিহে তেওঁলোকে এইখিনি কৰি আৰম্ভ কৰিব লাগিব এতিয়া মানুহে কয় বোলে খেতিপথাৰ হৈছে তেওঁলোকৰ ঢেৰ হৈছে সেনেকৈ নহ'ব নহয় কিমান কষ্ট এতিয়া এই কষ্টটো কৰিলেহে পাৰিব এতিয়া এইটো এতিয়া এইটো গাঁৱৰ মানুহে যদি এইটো লয় লোন ল'বলৈ এই ব্যৱহাৰ কৰিব লাগিব বহুত পইচা পাতি লাগিব তেতিয়াহে পাৰিব ঘূৰাব লাগিব ল'ব লাগিব থ'ব লাগিব একদম মগজটো মানে তাতে তেওঁৰ লগত থাকিব লাগিব তেওঁ ঠিককৈ ভালকৈ থাকিলে তেওঁ আপোন ভালেই জগত ভাল হ'ব নিজে ভাল থাকিলে জগতখন গোটেই ভাল হৈ থাকিব তেওঁ মানে সেইখিনি আৰম্ভ কৰিব লাগিব সেইটো কথা লৈ কিনে মই কৈ আছো